কুকুৰা হাঁহ বিশেষকৈ চাহী বেমাৰটো লাগে চাহী বেমাৰ লাগে আৰু আৰু এই মাঘ ফাগুণমহীয়া যিহেতু বগৰী আৰু চতিয়না ফুলিলে এইটো এটা বেমাৰ আহে হাৱা এই বেমাৰটোৰ কাৰণে বেজী দিব লাগে বেজী দৰৱ খুৱাব লাগে তেতিয়া চাহী বেমাৰ হয় আৰু হাৱা হাৱা অহাৰ লাগে লাগে কুকুৰা জুপুকা মাৰে জুপুকা মাৰে কুকুৰা আৰু জুপুকা মৰাৰ লগে লগে কুকুৰাই পানী খাবলৈ বিচাৰে আৰু এই কুকুৰা পানী খালে ক'লে সিহঁতৰ বেছি বেমাৰ হয় এই জুপুকা মৰা বেমাৰটোৱে আৰু চাহী বেমাৰটোৱে বেছিকৈ হয় আৰু কুকুৰা হাঁহৰ আৰু কুকুৰাবোৰ আৰু বেছিকেনে চাহী বেমাৰটো লাগে সেই যিহেতু আমাৰ ইয়াত ধূলি বালি এইবোৰ বেছি এতিয়া ধূলিবোৰ যিহেতু এতিয়া তাৰ কুকুৰা এতিয়া মুকলি ভাগে থাকে কাৰণে কুকুৰা চাহী বেমাৰটো বেছি হয় এই চাহী হোৱাৰ কাৰণে কিছুমান সৰু সৰু কুকুৰা পোৱালি হেৰি কৰে পিছত বেছিকেনে বেমাৰ হয় চাহী বেমাৰ আৰু জুপুকা মৰা বেমাৰটো হয় কিছুমান কুকুৰা এতিয়া জুপুকা মৰা বেমাৰ হোৱাৰ লগে লগে প্ৰায় কুকুৰা মৰিয়েই শেষ হয় কেনেকুৱা বেমাৰ আহে সেইটো নেজানো আৰু আমি সেইটো সময়ত কুকুৰাৰ মানে পুহিবলৈ মন নাযায় এনেকুৱা হৈ যায় ৰাতিপুৱা গড়াল মেলাৰ লগে লগে দেখিবি যে গোটেই কুকুৰাবোৰ জুপুকা মাৰি আছে তাৰপাছত পাছত আকৌ পাছবেলালৈ দেখিবি জুপুকা মৰা কুকুৰাবোৰ একেবাৰে মৰিয়ে থাকে এইবোৰ সেইকাৰণে এইটো বেমাৰ আহিলে মনবোৰ বহুত দুখ লাগি যায় কাৰণ কেলেই ইমান কুকুৰা নষ্ট হৈ যায় সেইটো বেমাৰৰ কাৰণে বেজী দিওঁ বা দৰৱো খুৱাওঁ তথাপিতো সেইটো বেমাৰ হয়েই প্ৰায়বোৰ কুকুৰাই এতিয়া চাহী বেমাৰটোও হয় চাহী বেমাৰ এতিয়া হোৱাৰ লগে লগে এতিয়া আমাক কুকুৰাবোৰ যেতিয়া আমি মেলি দিওঁ মেলি দিয়াৰ লগে লগে পোৱালিৰপৰাই মেলি দিওঁ নাই কুকুৰাবোৰ মেলি দিয়াৰ লগে লগে কুকুৰাবোৰ সকলোবোৰ এতিয়া বালি হেৰিত চৰি থাকে বা ঘূলি লয় সেই ঘূলি লোৱা বালিত ঘূলি লোৱাৰ লগে লগে ইহঁতৰ চাহী একেবাৰে পোৱালিৰপৰাই মানে হৈয়ে যায় আৰু এই চাহী বেমাৰটো এই দুটা বেমাৰেই কুকুৰাৰ বেছি হয় এতিয়া কুকুৰা আমি পোহোঁ এতিয়া বহুত কুকুৰা পোহোঁ কইলাৰ কুকুৰা পোহোঁ এইবোৰ লোকেল কুকুৰা তাৰপাছত আৰু সোণালী কুকুৰা আৰু তেনেকুৱা কুকুৰাবোৰ হাঁহ পোহোঁ এতিয়া ৰাজাহাঁহ পোহোঁ পাতিহাঁহ পোহোঁ চিনাহাঁহ এই এইবোৰ কুকুৰা পোহোঁ কুকুৰা এতিয়া কণী যেতিয়া আমি কণী বিক্ৰী কৰোঁ কুকুৰা কণী এতিয়া দোকানে দোকানে দিওঁ আৰু কুকুৰা কণীটো যিহেতু ঘৰৰ লোকেল কুকুৰা কণী আমি দুটকা দামো পাওঁ আৰু মাংসৰ কাৰণে এতিয়া কুকুৰা মানুহে বিচাৰি আহে আৰু কুকুৰা এতিয়া যিহেতু মাঘৰ বিহুত তেতিয়া কুকুৰাৰ যুঁজ হ'ব তাৰ কাৰণে এতিয়া মই ডাকৰ কুকুৰা থৈ দিছোঁ দহ বাৰটামান এটা কুকুৰাত যিহেতু এতিয়া আমি কাৰণ বজাৰ চাই বা মানুহ চাই নিবহি এতিয়া কুকুৰা যুঁজাবৰ কাৰণে বিশেষকৈ এতিয়া মজদুৰ মানুহে বেছি বিচাৰি আহে কুকুৰা যুঁজৰ কাৰণে এই ডাকৰ কুকুৰা সেইকাৰণে ডাকৰ কুকুৰা দহ বাৰটামান থৈ দিছোঁ এইবাৰ ইমান ৰখাব নোৱাৰিলোঁ যিহেতু বেমাৰটো অহাৰ লগে লগে বহুত কুকুৰা নষ্ট হৈ গ'ল মৰি থাকিলে কুকুৰাবোৰ ইমান দৰে ভালদৰে প্ৰতিপালন কৰিব নোৱাৰিলোঁ সেইকাৰণে এইকেইটাই ৰাখিলোঁ আৰু কুকুৰা আৰু কুকুৰা এতিয়া আছে তথাপিতো সৰুও আছে ডাঙৰো আছে ডেকেৰী কুকুৰা আছে এতিয়া কণী পাৰি আছে কণীবোৰ এতিয়া আমি এই দোকানত খবৰ দিওঁ খবৰ দিয়াৰ লগে লগে ঘৰৰপৰাই লৈ যায়হি বাৰু কণীবোৰ আৰু লোকেল কুকুৰা মাংসৰ কাৰণে আমি কে জি ৱেটত বিকো কে জি এতিয়া তিনিশ চাৰে তিনিশ কে জিকৈ আমি ৱেটত বিকো তেনেকৈ তেনেদৰে আৰু কুকুৰাবোৰ মানুহে লৈ যায়হি এই কুকুৰাও নিয়ে কণীও নিয়ে আৰু হাঁহৰ হাঁহ বিশেষকৈ এতিয়া মাঘৰ বিহু ভোজৰ কাৰণে মানুহে মতা হাঁহ বিচাৰে প্ৰায়ভাগ মতা হাঁহ মাইকী মাইকী হাঁহো নিয়ে তথাপিতো এতিয়া মেজি ভোজৰ কাৰণে এতিয়া প্ৰায়ভাগ মতা হাঁহেই বিচাৰে মতা হাঁহ এতিয়া মোৰ নিজৰ আছে কেইটামান আৰু ওচৰৰ মানুহ কেইঘৰমানত কৈ থৈছোঁ মোৰ যেতিয়া মোক মোৰ ওচৰলৈ বেপাৰী আহিব বা বেলেগ মানুহ আহিব তেতিয়া মই কৈছোঁ মোক ইমানকেইটা কুকুৰা হাঁহ দিবি মতা হাঁহ যিহেতু মোৰ এতিয়া মতা হাঁহ ইমান নাই এতিয়া প্ৰায়ভাগেই যেতিয়া মতা হাঁহেই বিচাৰিছে বা বিচাৰি আহে তেতিয়া মই ইমান দিব নোৱাৰিম যে সেইকাৰণে ওচৰ দুঘৰমানক কৈ থৈছোঁ মোক দিবি মতা হাঁহ কেইটামান মই তহঁতক সিহঁতি দিয়া দামটোৱে দিম বা মই দেখুৱাই দিম বেপোৱাৰ বেপাৰীটোক হেৰি নিজে হ'লেও দিব পাৰিবি তেনেকৈ কৈছোঁ আৰু কুকুৰা এতিয়া মোৰ বাৰটা দহ বাৰটা মানহে আছে এতিয়া মতা কুকুৰা যিহেতু এতিয়া বহুতকেইজনে এতিয়া মোক ফোন কৰি আছে বিচাৰি আছে মতা কুকুৰা লাগে বুলি মই মই কৈছোঁ মই দিব পাৰিম এতিয়া প্ৰায় বিছ ত্ৰিছটামান বিচাৰিছে মোৰ ওচৰত ইমান নাই সেইকাৰণে মোৰ মাহীদেউৰ ঘৰত খবৰ কৰি থৈছোঁ সিহঁতো পোহে কুকুৰা বহুত পোহে হাঁহ নোপোহে কিন্তু অকল কুকুৰাই পোহে তেওঁকো কৈ থৈছোঁ যে কুকুৰা এতিয়া এতিয়া মাঘৰ বিহুৰ কাৰণে এতিয়া যুঁজোৱাৰ কাৰণে বিচাৰি আহিব ভাল ভাল ডাঙৰ কুকুৰা কেইটামান মোৰ কাৰণে দিবিচোন বুলি যেতিয়া মোৰ ওচৰৰপৰা নিবলৈ আহিব বা বিচাৰি আহিব তেতিয়া মই তেহেঁতক ফোন কৰিম তহঁতি তেতিয়া আগদিনাখন দি থৈ যাবিহি মোক ইমানটা কুকুৰা লাগিব বুলি তেতিয়া মই সিহঁতৰ সৰু কুকুৰা বিকি দিব পাৰিম তাত মোৰ মানে বেপাৰখন অলপ ভাল হৈ থাকিব আৰু বেপাৰ বুলি নকওঁ বাৰু যিহেতু মোৰ ঘৰৰপৰা এতিয়া লৈ লৈ যায়হি কুকুৰা নিয়ে হাঁহ নিয়ে পাছত এতিয়া সকাম নিকাম পাতিলে মানে বা কিবা এটা পাতিলেও মানুহে মোৰ ওচৰলৈকে হাঁহ কুকুৰা বিচাৰি আহে মই হাঁহ কুকুৰাবোৰ এনেদৰে দিওঁ আৰু কুকুৰা হাঁহ বিকিয়ে মই বহুতবোৰ বস্তু ল'ব পাৰিছোঁ বহুতো অভাৱ এতিয়া পূৰ কৰিব পাৰিছোঁ এতিয়া ল'ৰাৰ অভাৱ পূৰ কৰিছোঁ যিহেতু নিজৰ অভাৱখিনিও পূৰ কৰিছোঁ সেইকাৰণে আৰু আমি মুকলি ভাবেৰে পোহা কুকুৰা হাঁহৰ ইমান কষ্টটো নাই মানে কষ্ট আছে গতিকে প্ৰতিটো কামৰেচোন কষ্ট আছেই তথাপিতো ব্ৰইলাৰ কুকুৰাৰ দৰে আমি ইমান কষ্ট কৰিব নালাগে লোকেল হাঁহ কুকুৰা পুহিলে সময়মতে সিহঁতক দানা দি থলেগৈ হ'ল আৰু মুকলিভাৱে যিহেতু এতিয়া আমি মেলি দিওঁ কুকুৰা হাঁহ ইমান ব্ৰইলাৰ দৰে বাৰে বাৰে দি থাকিবও নালাগে ৰাতিপুৱা শুই উঠি মেলি দিওঁ সিহঁতি চৰে আকৌ গধূলি হোৱা আগে আগে দিওঁ আৰু তাৰপৰা খাই মেলি সোমাই থাকে সেই কণী পাৰিবৰ সময়ত যেনেদৰে আমি বাহ ঠিক কৰি দিওঁ কুকুৰাবোৰক আৰু তেনেকৈ সকলোবোৰ আৰু বেমাৰ আহিলে ক'লে আমি আমি পৰামৰ্শ লওঁ তাৰমানে চিকিৎসকৰ ওচৰলৈ যাওঁ বা ফাৰ্মাচিলৈ যাওঁ এইটো দৰৱ লাগে চাহী দৰৱ লাগে যিহেতু চাহী কুকুৰাবোৰৰ চাহী ধৰে চাহী কাৰণে চাহী দৰৱ আনি চাহী লগাই দিওঁ আৰু এইটো জুপুকা মৰা বেমাৰ তাৰকাৰণে আনোঁ আনোঁ তথাপিতো জুপুকা লগা বেমাৰটো আহেই প্ৰায়ভাগ সেইকাৰণে তাৰ আগতে আমি কুকুৰাখিনি কেনেদৰে বিকি এদায় কৰোঁ সেইটো চিন্তা কৰোঁ তো কুকুৰা জুপুকা বেয়া বেমাৰ অহা আগে আগে কুকুৰাখিনি বিকি এদায় কৰাৰ পাছত

হেৰি তাৰপাছত আকৌ সেই মূল মূলধনখিনি থৈ দিওঁ থৈ আকৌ বেমাৰটো যোৱাৰ পাছত আমি আকৌ তেনেদৰে কিনোঁ বা ঘাই কুকুৰা এজনী বা দুজনী বা থওঁ কেইজনীমান সেইকেইজনী একেবাৰে বাহিৰলৈ ওলাব নোৱাৰ কাৰণে যেনে যাতে সিহঁতি হাৱাটো নেপায় বা সেই বেমাৰটো গাত নেলাগে সেইকাৰণে সিহঁতক ভিতৰতে গড়ালৰ ভিতৰতে খাবলৈ দিওঁ তাতে পানী দানা পানী দি মেলি তেনেকৈয়ে থৈ দিওঁ তেনেকৈয়ে প্ৰতি বছৰে কুকুৰা সঁচৰ কাৰণে হ'লেও ডাকুৱা দুটা তিনিটা নহ'লেও ঘাই কেইজনীমান তেনেকৈ প্ৰতি বছৰে বছৰে থৈ দিওঁ আৰু আৰু বেমাৰ আহেই তথাপিতো এতিয়া যোৱা বছৰ ইমান বেমাৰ নপৰিলে কুকুৰাবোৰ সেইকাৰণে এইবাৰ আছে কুকুৰা আছে বুলিয়ে কৈছোঁ বাৰু বহু কুকুৰাই আছে আৰু চাহী হ'লেতো সৰুতে একেবাৰে পোৱালিৰপৰাই হয় তাৰ চাহী বেমাৰটো পোৱালিবোৰৰ বেছি লাগে তাৰপৰা আচিনা হয় চকুত আচিনা আচিনা হোৱা বেমাৰটো আচিনা হোৱা বেমাৰটো হ'লেহে বেছি ভয় হয় কাৰণ কেলেই এই চকুত উঠি দিয়ে বা ঠোঁটটোত ঠোঁটটোত উঠাৰ লগে লগে সিহঁতে খাব নোৱাৰে চকুত উঠাৰ লগে লগে সিহঁতে দেখি নেপায় সেইটো কাৰণে কুকুৰা বেছি ভয় হয় যে আচিনা বেমাৰটো তাৰমানে নাহক বুলিয়ে ভাবোঁ বা নহওক বুলিয়ে ভাবোঁ এতিয়া সৰু হওক ডাঙৰ হওক যেতিয়া কুকুৰা এতিয়া আচিনা যেতিয়া উঠে পূৰাটো চকুটো চকুত হোৱাৰ লগে লগে সিহঁতে দেখি নেপায় খাবৰ কাৰণে তাৰপৰা ঠোঁটত হয় ঠোঁটত হোৱাৰ লগে লগে ইহঁতে খাব নোৱাৰে ঠোঁটটোৱে খুটি খাব নোৱাৰে তাৰফলত কুকুৰা বহুত মৰিও যায় আচিনাৰ দৰৱটো তেনেকৈ আমি পোৱা নাই দৰৱটো যদি চিনি পালোঁহেঁতেন বা দিব পাৰিলোঁহেঁতেন সেইটো বেমাৰো ভাল কৰিব পাৰিলোঁহেঁতেন এতিয়া সেইটো বেমাৰৰ দৰৱটো পোৱা নাই যিহেতু এতিয়া কুকুৰা সেইটো বেমাৰ আহিলে ক'লে আমাৰ বহুত অসুবিধা হয় বা বহুত বহুত প্ৰব্লেমত পাৰোঁ আমি সেইকাৰণে সেইটো বেমাৰ হোৱাৰ লগে লগে কুকুৰা বহুত মৰি যায় পোৱালিবোৰ হয় এতিয়া পোৱালিবোৰে এতিয়া খাব নোৱাৰে খাব নোৱাৰি নোৱাৰিয়ে সিহঁত মৰি থাকে ডাঙৰবোৰৰ প্ৰায়ভাগ আচিনা বেমাৰটো নহয় বেছিভাগ পোৱালিবোৰৰেই হয় আচিনা বেমাৰটো আৰু চাহীটোতো পোৱালিৰপৰাই হয় চাহী এতিয়া সিহঁতে বা বাহিৰত মেলি দিয়াৰ লগে লগে সিহঁতে বা ধূলি বালি এইবোৰ খুচৰি খাই থাকোঁতে ৰঙাচাহীটো হয় ৰঙাচাহী বেছিভাগ লাগে ডাঙৰৰো লাগে ডাঙৰৰ লাগিলেও সৰুবোৰৰ একেবাৰে কোমলীয়া হৈ থাকে কাৰণে কোমলীয়া হোৱা কাৰণে এইবোৰ চাহীবোৰ সিহঁতক দ দকৈ খাই পেলাই চাহী দৰৱ দি চাহী মাৰোঁ কিন্তু ইমান আৰু আকৌ মেলি দিওঁ নাই মেলি দিয়াৰ লগে লগে আকৌ হয় সিহঁতৰ